অঁ বণিতা বাইদেউ বণিতা বাইদেউ অঁ অঁ কি কৰিছে

অঁ ভালে আৰু খোৱা বোৱা কৰিলে অঁ অঁ অঁ অঁ অঁ এই হেৰি আকৌ কথা এটাৰ কাৰণে ফোন কৰিলোঁ হেৰি বোলো বিহু পাইছেহি নহয় সোণাৰিফালেকে যাম ওলাব বজাৰ কৰিবলৈ

অঁ তাতে অঁ তাতে কৰিম আৰু সদায় দেখোন এই ওচৰে পাজৰে কৰি থকা হয় এইবাৰ সোণাৰিলৈকে ওলাব আৰু অঁ অঁ অঁ কাপোৰ বজাৰ এই কাপোৰো ল'ব লাগিব তাতে আছে নহয় সেই মাৰ্কেটত কাপোৰ চাপোৰ লৈ ল'ম তাৰপিছতে আকৌ ঠাণ্ডা কাপোৰ অলপমান কিনিবলৈ আছিলে মানে ঠাণ্ডা দিন পাইছেহি এতিয়া গৰম কাপোৰ লাগে জাকেট চাকেট এনেকৈ কৰি তাৰপাছতে ষ্টল এখন ল'ব লাগে তাৰপৰা আকৌ এনেকৈ আৰু তাৰপিছতে আকৌ হেৰি বিহু পাইছেহি নহয় এইফালে পিঠা চিঠা বনাব লাগিব নাই অঁ অঁ তিল আনিব লাগিব তিল আনিলে আগতীয়াকৈ ধুই মেলি থ'লেহে হ'ব আকৌ অঁ অঁ অঁ অঁ অঁ গুৰ আনিম তাৰপাছতে আকৌ হেৰি গুৰ তিল তেনেকৈ আনিম তাৰপৰা আনি কিনে আকৌ নাৰিকল পাম নহয় নাৰিকল নাৰিকলৰ আৰু আনিম সৰহকৈ বিকি আনিলে বিকিব পাৰিম গম পাৱনে বিহুত পাইছেহি নহয় তাৰপৰা তিলপিঠাও তেনেকৈ বনাম খুন্দিম ওলাব চাউল খুন্দি মেলি পিঠাও বনাব পাৰিম এটাত এটা পিঠাত দেখোন আজি দছ টকাকৈ পোৱা হয় অঁ অঁ পিঠা খুন্দিম তাৰপিছতে আকৌ হেৰি মালপোৱা অলপমান বনাম গম পাইছনে মালপোৱা তাৰপিছত আকৌ সেইখিনি খুন্দি অতালে লাষ্টত পকা মিঠৈ কেইটামান বনাম আৰু

আৰু তাত হেৰি সোণাৰিত অকণমান হেৰি কিছুমান বস্তু মানে কি গাঁৱলীয়া চাউল তাউল তেনেকৈ পোৱা হ'ব গম পাইনে সেইফালৰ পৰা গাঁৱৰ মানুহবোৰে কিছুমানে বিকিবলৈ আনে নহয় বৰা চাউল তাৰপিছত আকৌ নাৰিকলৰ নাৰিকলো পোৱা হ'ব তেনেকৈ সৰহীয়াকৈ অলপমান লৈ আহিম

তাৰপৰা আকৌ এনেকৈ শাক পাচলিও বজাৰ চজা কৰি দিম আৰু পালে মানে কাইলৈকে যাম নহ'লে ওলাব

তাৰপৰা এতিয়া কি কৰে যাব যোৱাটো হ'বনে কি কাইলৈ এইডোখৰ ওলাই গৈ অঁ আপুনি এইডোখৰ ওলাই মেলি আহিব তাৰপৰা নে সোণাৰিতে লগ কৰিমনে ইয়াতে লগ কৰিম অঁ অঁ অঁ সোণাৰিলৈকে নহ্ তাৰপৰা তাৰপৰা সোণাৰিত গৈ প্ৰথমতে কাপোৰৰ বজাৰখিনি কৰি ল'ম কাপোৰৰ বজাৰখিনি কৰাৰ পিছতে হেৰি কি কয় এটা এটাকৈ হৈ ল'ব আৰু তাৰপৰা এনেকৈ তিল অঁ তিল নাৰিকল অঁ তাত এই মোক আকৈ এদিন নাযাওঁ আৰু সোণাৰিতে সোণাৰিলৈ হয়নে অঁ অঁ অঁ এই হেৰি নহয় মাঘ মাঘৰ বিহু মাঘৰ বিহু পাইছেহি নহয় কিবা কিবি কাঠ আলু চাঠ আলু পালে লৈ আহিম আকৌ অঁ তাৰপৰা আকৌ হেৰি মোৰ এই হেৰি অঁ বেটেৰী এখনকে লৈ গ'লে কেনেকুৱা হ'ব বস্তু চস্তু আমি দুজনীহে অঁ অঁ অঁ মাঘৰ বিহুত কিমান দৰকাৰ আৰু বস্তু নহ্ ইমানখিনি বস্তু

অঁ আও হেৰি অঁ পলিথিন অলপ লৈ আহিম গম পাইনে কেৰী বেগ এনেকুৱা হলচেলত পাই নহয় পেকিং কৰি কৰি দছটা দছটাকৈ ভৰাম অঁ গ'লেই হ'ব

অঁ নাৰিকলৰ লাৰু অঁ নাৰিকলৰ লাৰু তাৰপিছতে আকৌ তিল পিঠা তেনেকৈ কৰি আমাৰ সেই এইখিনি নি পিনে আমি তেনেকৈ সোণাৰিত যদি কোনোবা দোকান আছে তেনেকৈও দিব পাৰিম আকৌ সেইটোও পাতি থৈ আহিম গম পাইনে অঁ আমাৰ সেই কি কয় অঁ তাতে আমি যদি আকৌ তেতিয়া পিছৰখিনি বস্তুখিনি দিবলৈ আকৌ সোণাৰিলৈ পিছৰ এদিন গ'লেও যামগৈ আৰু অঁ আগে বনাই মেলি লৈ লওঁ তেতিয়া আৰু কিবা কিবা আনিবলগীয়া হ'লে তেতিয়া সোণাৰি পৰা আকৌ লৈ আহিব পাৰিম আৰু বস্তু চস্তু এতিয়া আমি এইখিনি প্ৰথম বনাই লওঁ তাৰপৰা

অঁ অঁ ভালেই হ'ব তেতিয়াহ'লে অঁ

অঁ অঁ

হেৰি কি কয় অঁ অঁ তাত মই এনেই বহুত বস্তুখিনি অকণমান সস্তাত পাই বুলি শুনিছোঁ পায় অঁ অঁ ভাড়া কৰি কিনে গুচি যামগৈ কাইলৈ ওলালে আপুনি নটা চাৰে নটামান বজাতে ওলাব বুইছেনে নহ'লে আকৌ বিহু ওচৰত আকৌ এতিয়া বৰ ভিৰ নহয় নহ'লে আমাৰ সেই ল'ৰাটোলৈও লাগে কাপোৰ কানি জাকেট তাৰপিছত এই হাইনেক দুটামান লাগে তাৰপিছতে আকৌ মানুহজনলৈও লাগে কাপোৰ কানি তেনেকৈ কিনি আনিব লাগে হে আপোনাৰো কিনিবলৈ আছে নেকি অঁ অঁ আকৌ আমি বেলেগলৈ সেই সোণাৰিলৈ একেটা কামতে সব হ'ব আৰু তেতিয়া বজাৰ চজাৰ কৰি গুচি আহিব পাৰিম আৰু আপোনাৰ অঁ অঁ সোণাৰিত সোণাৰিত ধুনীয়া চুৱেটাৰ ওলায় অ' সেই মাৰ্কেটখনত ওলাই বুলি শুনিছোঁ আকৌ এতিয়া নতুনকৈ ষ্টল চিষ্টলবোৰ নতুন ডিজাইনৰ আহিব পাই নহয় মোৰ সেই মোক অকণমান ষ্টল এখনহে দৰকাৰ হৈছে

যাব নহয় অঁ তাতে আকৌ এতিয়া এক জানুৱাৰীত হেৰি হয় আমাৰ কি কয় পিকনিকৰ পাৰ্টীৰ গাড়ী চাৰিবোৰ আপুনি ঠিকে হ'লে দেই গাড়ী এখন ভাড়া কৰি যোৱা কথা বাছ চাছবোৰ পাবলৈ দিগদাৰ নহয় ৰিজাৰ্ভেশ্যন হৈছে নাই অঁ সেইকাৰণে ভাড়া কৰি আপোনালোকৰ ওচৰত আছেনি সুধিব আমি বুলি এনেকৈ সোণাৰিলৈ যাম কিমান ল'ব কি কথা দামটোতো পাতি ল'ব অঁ পাতি মেলি আপুনি মোক কথাটো জনাব অঁ পাঁচশ টকা হ'লে তেতিয়া দুইজনীয়ে দুশ পঞ্চাছ টকা দুশ পঞ্চাছ টকা হ'ব আৰু

অঁ অঁ আৰু সোণাৰি ক'বলৈহে বহুত ডোখৰ নহয় অঁ আগতে মই অঁ মই এই অলপ দিনৰ আগত গৈছিলোঁ এই নতুন বজাৰখন যে এই এনেকৈ সেই এনেকৈ হেৰি কাপ প্লেটৰ চেট আনিলোঁ তাৰপিছত এনেকৈ কণ্টেনাৰ চণ্টেনাৰ কিবা কিবি অনা হ'ল বাৰু খালি এইবোৰ বিহু বজাৰ এইবিলাক মানে হেৰি তিল চিলহে অনা নহ'ল তাকে আনিব লাগে এতিয়া পালেহিয়ে নহয় বিহু আৰু আজি এতিয়া আৰু বেছিদিন নাইয়ে অঁ অ কিছুমান বস্তু

অঁ তা তেনেকৈ বোলো আপোনাক ফোন এটা কৰোচোন বোলো মই বোলো বজাৰলৈ যাবইনে কিয়েনে বোলো বাইদেৱে বোলো তেনেকৈ বুলি ভাবিয়েই ফোনটো অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাৰপিছত সোণাৰি পৰা এইটো অনাৰ পিছতে এদিন আৰু পিঠাখিনি খুন্দি ল'ম আৰু এদিন দুইজনীয়ে অঁ অঁ পিঠাখিনি খুন্দি মেলি এই প্ৰথমতে এতিয়া তিল চিলবোৰ আনিবলৈ ভাল হ'ব গম পাইনে অকণমান হেৰিও হ'ব বিহুৰ ওচৰত বেছি দামহে হ'ব অঁ অঁ ঘৰলৈও হ'ব দুটকামান ওলাবও হয়নে কিবা এটা বিহুৰ খৰচটোতো ওলাব অহা যোৱা খৰচটোকে ওলাব তাকে বোলো সোণাৰি পৰাই বোলো গৈ আহোগৈনি সেইটো কাৰণে আপোনাক বোলো ফোন এটা কৰোচোন বোলো অঁ কাইলৈ যাব লাগিব দেই আপোনাৰ আপুনি হেৰি আজৰি হৈ আছে নহয় নহ্ যাব পাৰিব নহয় অঁ অঁ তাকে মই বোলো বাইদেউক বোলো ফোন এটা কৰি বোলো কথাটো জনাই দিওঁ নহ'লে আকৌ আপুনি কেনিবা গুচি যাবগৈ সোণাৰি কিবা ওচৰ ৰাস্তা নহয় নহয় নহ্ অঁ অঁ অঁ